ভাৰতীয় শিক্ষা ব্যৱস্থা গোটেই বিশ্বৰ বিশ্বৰ ভিতৰতে এটা উল্লেখনীয় শিক্ষা ব্যৱস্থা ইয়াত মজুত আছে তৎসত্বেও শিক্ষা ব্যৱস্থাটোত কিছুমান ধনাত্মক আৰু কিছুমান ঋণাত্মক কাৰকে দেখা দিছে এটা মৌলিক শিক্ষাৰ আধাৰ আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত পোৱা যায় কিছুমান আগৰ শিক্ষা ব্যৱস্থাত আমি যিহেতু অসমৰ বাসিন্দা আমি অসমৰ কথাকে উদাহৰণ হিচাপে লওঁ যিহেতু আগতে আমাৰ শিক্ষা ব্যৱস্থাত বিশেষ বিশেষকৈ সমাজ বিজ্ঞান বিভাগটোত বুৰঞ্জী ভূগোল এইসমূহ বিষয় সুকীয়াকৈ পঢ়োৱা হৈছিল তেনেক্ষেত্ৰত আমি আমাৰ ওপৰৰ ছাৰসমূহে ধুনীয়াকৈ পুংখানুপুংখভাৱে অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিব পাৰিছিল কিন্তু বৰ্তমান সময়ত এই বুৰঞ্জী ভূগোল এইবিলাকৰ বিষয়ত কিছু কিছু পাঠ দিয়া হয় যদিও সম্যক জ্ঞান আহৰ আহৰণ কৰিবলৈ ছাত্ৰ ছাত্ৰী সক্ষম নহয় এইটো এটা মোৰ হিচাপত ঋণাত্মক দিশ এতিয়া নিউ এডুকেচন পলিচী ইন্ট্ৰডিউচ হৈছে তাত বিভিন্ন সাল সলনি হৈছে বিভিন্ন পঢ়া শুনাৰ স্তৰ বিলাক চেঞ্জ হৈছে এতিয়া হয়তো মেট্ৰিক পৰীক্ষাৰ যিটো উৎসুকতা আছিল হয়তো এতিয়া মেট্ৰিক পৰীক্ষাৰ সেই উৎসুকতাটো নাইকিয়া হৈ যাব নিউ এডুকেচন পলিচীৰ মতে এনেকুৱা যে এজন ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰই বিজ্ঞানৰ অন্য চাবজেক্ট হিচাপে বিজ্ঞানৰ বিভাগ ন'লৈ হিষ্ট্ৰী জিঅ'গ্ৰাফী নতুবা একাউনটেঞ্চী এইবিলাক ল'ব পাৰিব কিন্তু ইটো আমাৰ যে যেনেকে ভাগ কৰা হৈছিল যে বিজ্ঞান কলা বিজ্ঞান শাখা কলা শাখা আৰু বাণিজ্য শাখা যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে সেই যিখিনি ষ্ট্ৰীমসমূহৰ বেৰিয়াৰ্চ আছিল সেইবিলাক বাৰু বেৰিয়াৰসমূহ আগৰ নিচিনাকৈ ফলপ্ৰসু হৈ থাকিবনে এইটো মোৰ এটা প্ৰশ্ন কথা হ'ল যিখিনি আমি যদি ইয়াক ধনাত্মকভাৱে চাবলৈ যাওঁ আমি ৰসায়ন বিজ্ঞান পঢ়া ল'ৰা ছাত্ৰ বা ছাত্ৰী এজনীয়ে নিজৰ ইণ্টাৰেষ্ট অনুযায়ী হিষ্ট্ৰী অথবা একাউণ্টেচীৰ নিজা নিজা এটা বিষয় আমি আহৰণ কৰি ল'ব পাৰো সেইটো এটা ধণাত এই এন ই পিৰ এটা ধনাত্মক বিষয় ঠিক তেনেদৰে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত তেনেকুৱা বহুত ব্যৱস্থা আছে আৰু বিশেষকে বাহিৰৰ দেশসমূহত প্ৰাথমিক মাধ্যমিক শাখা স্কুলৰ পৰাই বিভিন্ন ল'ৰা ছাত্ৰ বা ছাত্ৰীজনে যিটো বি বিষয়ৰ প্ৰতি ৰুচিবোধ কৰে সেই ৰুচিবোধটো সৰুৰ পৰাই শিকি আহে কিন্তু আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এই ৰুচিবোধটো খুব কম দেখা যায় কিছুমান বিশেষ বিশেষ শিক্ষানুষ্ঠানত হয়তো এইটো সন্নিৱিষ্ট হ'ব পাৰে কিন্তু বেছিভাগ শিক্ষানুষ্ঠানতে এই নিজ সূচীমতে ৰুচিবোধ চাবজেক্ট সমূহ আমি সন্নিৱিষ্ট হোৱা দেখা নাপাওঁ সেইবাবে আমি ক'ব বিচাৰোঁ যে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত চহকী যদিও কিছুমান ধনাত্মক আৰু কিছুমান ঋণাত্মক দিশে আমাক বাৰুকৈ প্ৰশ্নবোধক প্ৰশ্ন কিছুমান উত্থাপন কৰাত আমাক বাৰুকৈ বাধ্য কৰায়